আপুনি নিজে পঢ়ি থকা কালত কোনবোৰ বিষয়ে বেছি ভাল পাইছিল আৰু কিয় মই যেতিয়া প্ৰাইমাৰী স্কুললৈ

আপুনি নিজে পঢ়ি থাকা কালত কোনবোৰ বিষয় বেছি ভাল পাইছিল আৰু কিয় যেতিয়া এল পি স্কুলত পঢ়ি আছিলোঁ তেতিয়া স তেতিয়া সৰু আছিলোঁ সেই সৰু কালত যেতিয়া স্কুলত আছিলোঁ তেতিয়া বহুতো ধৰণৰ লগৰ সমনীয়া লগ পাইছিলোঁ বহুত দূৰ দূৰণিৰ পৰা ল'ৰা ছোৱালী স্কুললৈ আহিছিল য'ত সিহঁতক আমি চিনি পোৱা নাছিলোঁ আৰু স্কুললৈ আহি সকলোবোৰ একলগ হৈছিলোঁ তাত আমি স্কুলত আহি চিনাকি হৈছিলোঁ চিনাকি হৈ একেলগে পঢ়া শুনা কৰিছিলোঁ আনকি আমাৰ ওপৰ খাপৰ দাদা বাইদেউসকলকো চিনি পাইছিলোঁ তলৰ খাপৰ ভাইটি ভণ্টিসকলকো চিনি পাইছিলোঁ আৰু লগৰ সমনীয়াবিলাকতো ভালদৰে চিনাকি হৈছিলোঁৱে স্কুলত যেতিয়া আমি পঢ়ি আছিলো তেতিয়া ছাৰ বাইদেউসকলৰ শ্ৰেণীবোৰ ক্লাছবোৰ যেতিয়া শেষ হৈছিলে সেই শেষ হোৱাৰ পিছতেই জিৰণি বুলি জিৰণি দিছিলে আৰু জিৰণিৰ সময়ত আমি দুই এটকাৰে লৈ আহিছিলোঁ ঘৰৰ পৰা দুই এটকাৰে লৈ আহি দোকানত খাই লৈ দোকানত বুট চানা ভাজা মিক্সাৰ এইবোৰ খাই লৈ আহি যি ল'ৰা ছোৱালীবোৰে যি আমি খেলি ফি যিখন স্কুলত খেলপথাৰ থাকে সেই স্কুলৰ খেলপথাৰখনত খেল ধেমালি আমি কৰিছিলোঁ আৰু খেল ধেমালি কৰি থকা খেল ধেমালি কৰিছিলোঁ আৰু খেল ধেমালিৰ পিছতে আৰু ক্লাছ আছিলে সেই ক্লাছবোৰ কৰি আমি ঘৰমুখক ঘৰলৈ গৈছিলোঁ ছুটি দিয়াৰ পিছত আমি ঘৰলৈ গৈছিলোঁ আৰু যেতিয়া স্কুলৰ বছৰেকীয়া খেল ধেমালি থাকে তাতে বহুতো ধৰণৰ খেল ধেমালি আমি খেলিবলৈ পাইছিলোঁ বহুত ধৰণৰ স্কুলৰ পৰা পুৰস্কাৰো প্ৰদান কৰিছিলে সেয়ে স্কুলৰ জীৱনৰ প্ৰাইমাৰী জীৱনৰ আছিলে প্ৰাইমাৰী পাছ কৰি তাৰপিছত আমি এম ই স্কুললৈ গ'লোঁ এম ই স্কুলত গৈ তাত আৰু আকৌ বহুতো ধৰণৰ পৰা এই প্ৰাইমাৰী স্কুল এল পি স্কুলৰ পৰা পাছ কৰি অহা ল'ৰা ছোৱালীবোৰ সেই এম ই স্কুললৈ আহিলে তাতে আৰু আৰু নতুন নতুন বন্ধু আমি লগ পাবলৈ সক্ষম হ'লোঁ নতুন নতুন লগ বাইদেউ লগ পালোঁ নতুন নতুন বন্ধু লগ পালোঁ বাইদেউ দাদা বাইদেউ লগ পালোঁ স্কুলত পঢ়ি থকাৰ সময়ত সেইখন বেঞ্চত আমি কমেও লগৰ ভালে লগা ভাল লগা নলে গলে লগা বন্ধু চাৰিজন পাঁচজন একেলগে বহিছিলোঁ একেলগে বহি আমি শিক্ষাদান শিক্ষা লৈছিলোঁ আমি ছাৰ বাইদেউসকলৰ পৰা শিক্ষা লৈছিলোঁ তেনেকৈ আমি যেতিয়া আমাৰ এই পৰীক্ষা আহে পৰীক্ষা দিছিলোঁ পৰীক্ষাৰ পিছত ছয় মাহিলী পৰীক্ষা আহিছিলে ছয় মাহিলী পৰীক্ষা দিছিলোঁ ছয় মাহিলী পৰীক্ষাৰ পিছতে গৰম বন্ধ দিছিলে জুলাই মাহত আগতে গৰম বন্ধ দিছিলে জুলাই মাহত গৰম বন্ধত আমি ফুৰিবলৈ গৈছিলোঁ আৰু ফুৰিবলৈ যোৱাৰ উপৰিও আমি লগৰ সমনীয়াৰ লগত বহুতো ধৰণৰ ক্ৰিকেট ফুটবল খেল খেলিছিলোঁ আৰু তেতিয়া গৰম বন্ধ শেষ হয় গৰম বন্ধ শেষ হয় আগষ্ট মাহত আগষ্ট মাহত আহি আমি সকলোবোৰ একেলগে সকলোবোৰ আমাৰ লগৰ বন্ধু সমনীয়াসকলে একেলগে স্কুলত আহিছিলে স্কুল আহি স্কুললৈ আহিছিলে তেনেকৈ এনেকৈ আমি এম ই স্কুলত তিনিটা বছৰ পাৰ কৰিলোঁ এম ই স্কুলত পাছ কৰি অহাৰ পিছতে আমি হাইস্কুল স্কুলত আমি নামভৰ্তি কৰিলোঁ হাইস্কুলতো আৰু হাইস্কুলতো বহুতো ধৰণৰ এম ই স্কুলবিলাকত পাছ কৰি অহা বহুত ধৰণৰ অঞ্চলত বহু অঞ্চলত ল'ৰা ছোৱালীবোৰ আহি ইয়াত এনে এডমিশ্যন ল'লে এডমিশ্যন লোৱাতে তাতেও আমি নতুন নতুন বন্ধুবৰ্গ আমি লগ পালোঁ দাদা বাইদেউও নতুন নতুন পালোঁ এনেকৈ আমি হাইস্কুল জীৱন আৰম্ভ কৰিলোঁ হাইস্কুল হাইস্কুল জীৱনত আমি ক্লাছ এইটত বহুতো ধৰণৰ বহুত ল'ৰা ছোৱালীয়ে নামভৰ্তি কৰিলে বহুত আগতকৈ এল পি স্কুলত যিমানখিনি পাইছিলোঁ তাৰ তুলনাত এম ই স্কুলত অলপ বাঢ়িলে এম ই স্কুলত যিখিনি পাইছিলোঁ এম ই স্কুলৰ পৰা হাইস্কুলত আকৌ বাঢ়িলে এনেকৈ আমি হাইস্কুল জীৱনৰ আৰম্ভনি কৰিলোঁ ক্লাছ এইটৰ পৰা টেনলৈকে আমি পঢ়িলোঁ হাইস্কুলত আৰু বহুতো ধৰণৰ বন্ধুৰ লগত হাঁহি ফুৰ্তি ধেমালি লগতে শিক্ষা ছাৰসকলে দিয়া শিক্ষা ছাৰ বাইদেউসকলে দিয়া শিক্ষাবোৰ আমি গ্ৰহণ কৰিলোঁ ছাৰ বাইদেউসকলে নোট লি নোট দিছিলে নোটবোৰ লিখিছিলোঁ এনেকৈ এনেকৈ আমি হাইস্কুল জীৱনত আমি পাৰ আচলতে হাইস্কুল জীৱন বুলি ক'লে আমি যেতিয়া খেল ধেমালিকে কৰিছিলোঁ হাইস্কুল জীৱনত তেতিয়া আমি বহুত কৌতুক কৰিছিলোঁ কৌতুক আছিলে নাটক আমি নকৰিলোঁ আমাৰ সময়ত নাটক নাছিলে আগত নাটক আছিলে আমি নাটক চাব আহিছিলোঁ এম ই এল পি স্কুল এম ই স্কুল থাকোঁতে এই হাইস্কুল জীৱনত আমি নাটক চাবলৈ আহিছিলোঁ কিন্তু আমি আমাৰ যেতিয়া হাইস্কুল আহিব তেতিয়া আমি নাটকখন নাছিলে আমি কৌতুক কৰিব পাৰি কৌতুক কৰিছিলোঁ কৌতুক কৰি তাত আমি বহুতো ধৰণৰ হাস্যৰসৰ পাত্তা কৌতুকৰ দলবোৰে দিছিলে আৰু বহুত ধৰণৰ খেল ধেমালিও আছিলে খেল ধেমালি বহুত ধৰণৰ পুৰস্কাৰ পোৱা হৈছিলে সেই স্কুল জীৱনৰ পঢ়ি থকা স্কুল কালত যিবোৰ ভাল লগা স্মৃতি খেল ধেমালি পঢ়া শুনাৰ লগতে ল'ৰা লগৰ সমনীয়াৰ লগত যিখিনি আমি জড়িত হৈ আছিলোঁ য'ত আজি পঢ়া শুনা শেষ হোৱাৰ পিছত আজি সেইবোৰ লগ পালে কেতিয়াবা সেই স্কুল জীৱনত হৈ থকা ঘটনাবোৰ কৈ আলোচনা কৰিছিলোঁ আলোচনা কৰোঁ আজিও আমি হাঁহো সেই স্কুল জীৱনৰ কথাবোৰ লৈ সেই মই পৰি পঢ়ি থকা কালত কোনবোৰ বিষয় বেছি ভাল পাইছিলোঁ বুলি ক'বলৈ গ'লে মোৰ এইখিনিয়ে স্কুল জীৱনত ভাল লগা সেয়ে স্কুল জীৱন সদায় সদায় ৰম সদায় স্মৰণীয় হৈ থাকিব স্কুল জীৱন স্কুল জীৱনৰ কথা কোনো এজন ল'ৰা ছোৱালী স্কুল জীৱনৰ কথা পাহৰিব নোৱাৰে স্কুল জীৱন সদায় স্কুল জীৱন সদায় ভাল হয় স্কুল জীৱনটো সদায় স্মৃতি হিচাপে ৰৈ চাই